অঁ সঁচা কথা ক'বলৈ গ'লে মই তাঁত বওঁ তাঁত এখন লগাবলৈ হ'লে আমি প্ৰথমতে সূতাৰটো আমি দোকানৰ পৰা আমি আনিব লাগিব আনি আমি ঘৰত ধৰা তাঁত লগোৱাৰ সূতাবোৰ মহুৰাত লোৱাৰ যিবোৰ যন্ত্ৰ পাতি আছে সেইবোৰত আমি ধৰা সূতাবোৰ ববিন কৰি বা লৈ ল'ব লাগিব সেইখিনি লৈ লোৱাৰ পিছত আমি তাঁতখনৰ ধৰা আমি কি কি কাপোৰ লগাম বা কি বস্ত্ৰ আমি লগাম তাৰ ধৰা দীঘল কিমান ধৰা তাৰ বহল কিমান আমি সেইটো জানি ল'ব লাগিব জানি লৈ আমি ধৰা সেইটো জোখ মাখবোৰ কৰি ল'ব লাগিব কৰি লোৱাৰ পিছত ঠিক নিৰ্দিষ্ট মানে যিমান দূৰলৈকে হয় সেই অনুযায়ী আমি তাৰ যন্ত্ৰবোৰ মানে ব্য়ৱহাৰ কৰি ল'ব লাগিব আৰু ভালদৰে ঠিক ঠাক কৰি ল'ব লাগিব সেইবোৰ কৰি লোৱাৰ পিছতহে আমি তাঁতবোৰ আমি মানে সূতাবোৰ বাতি কৰি যিকোনো মানে কাপোৰেৰে আমি মানে তৈয়াৰ কৰি ল'বলৈ আৰম্ভ কৰি ল'ব লাগিব সেইখন তৈয়াৰ কৰি লোৱাৰ পিছত আমি ধৰা তাঁতৰ শালত তাত ধৰা চাৰিটা খুঁটা পুতি তাত যি যি মানে বস্তু লাগে ধৰা তাঁতৰ যিবোৰ সজুঁলি লাগে তুলুঠা তাত শলি লাগিব চিৰি লাগিব তাৰ ঠিক তেনেদৰে সেইবোৰ যি যেনেকে ধৰে ব্য়ৱহাৰ কৰি আমি প্ৰস্তুত কৰি ল'ব লাগিব আৰু তাৰ আগত এইখিনি কৰাৰ আগতেও আমি তলতেই আমি ধৰা যি কাপোৰ তৈয়াৰ কৰিব লৈছোঁ তাত আমি বৰ তুলি ল'ব লাগিব তাত বৰৰ প্ৰয়োজন হয় তাত আমি ধৰা চাৰি বাতি কেতিয়াবা ছবাতি যি যি ধৰণে যেনেকুৱা কাপোৰ তৈয়াৰ কৰিব লৈছোঁ তেনেকুৱা ধৰণে আমি তাঁতৰ ব তুলি লৈ তাৰপিছতহে আমি কাপোৰখন মানে আমি তৈয়াৰ কৰিব পাৰিম ধৰা ব'ব' পাৰিম ঠিক তেনেদৰে ব'বলৈও ধৰা চাদৰ ব'বলৈ হ'লে তাৰ আগত ধৰা চাদৰৰ পুলি মাৰি ল'ব লাগিব তাত বিভিন্ন ধৰণৰ মাকো লাগিব সূতা লাগিব মহুৰা লাগিব সেইবোৰ সকলোবোৰ আমি সময় সাপেক্ষে আমি যোগাৰ কৰি ল'ব লাগিব সেইখিনি যোগাৰ কৰি লোৱাৰ পিছতে আমি ধৰা তাঁতখন মানে কাপোৰখনৰ প্ৰথম আৰম্ভণিতো কেনেকে ব'ব পাৰি সেইখিনি আমি মানে কৈ যাব পাৰিম ধৰা কিছুমান আমি তাঁতৰ আৰম্ভণিতে গামোচা ধৰিলে ধৰা গামোচাৰ পুলি মাৰি কেতিয়াবা পুলিৰ লগত আমি সূতাৰ লগত গুণাও মাৰোঁ ঠিক তেনেদৰে ফুলো আমি তৈয়াৰ কৰি লওঁ ঠিক তেনেদৰে আমি সকলোবোৰ বস্তু যোগাৰ কৰি লৈ যোৱাৰ পিছত আমি ধৰা যেতিয়া প্ৰয়োজন হয় আমি ফুল বাছিব লাগিব ঠিক তেনেদৰে আমি কৰি যাব লগিব কামবোৰ এনেকে কৰি যোৱাৰ পিছতহে এখন ধৰা গামোচা হওক চাদৰ হওক যিকোনো বস্ত্ৰৰে মানে আমি তেতিয়া সম্পূৰ্ণ হ'ব আৰু তাৰপিছতহে আমি ধৰা নিজে যিকোনো মানুহে বা যিকোনো কামতে আমি সেই কাপোৰখন মানে কি আমি পৰিধান কৰিব পাৰোঁ পাৰিম ঠিক তেনেদৰে আমি বস্ত্ৰ বা কাপোৰ তৈয়াৰ কৰোঁ আমাৰ অসমীয়া মানুহৰ তাঁতৰ শাল কাপোৰ বোৱাটোৱেই হৈছে মানে কাম বুলি ভাবোঁ আৰু আমি কাৰণ আমি ঘৰত থাকিলে নিজে পিন্ধিবৰ বাবেতো আমি কাপোৰ তৈয়াৰ কৰিব লাগিবই ঠিক তেনেদৰে আমি ঘৰৰ সকলোকে ধৰা এনেকে বৈ মেলি পিন্ধিবলৈও দিওঁ ধৰা কাৰোবাক লাগিলে আমি বৈয়ো দিওঁ এনেকৈ আমি আমাৰ তাঁতৰ শালৰ জৰিয়তে আমি কাপোৰ কেতিয়াবা ধৰা আমি বিক্ৰীও কৰোঁ নিজেও পিন্ধো ধৰা আনকো দিওঁ এইবোৰ কামত আমি ব্য়ৱহাৰ কৰোঁ আমি এনেদৰে তাঁত বোৱা কামটো সম্পূৰ্ণ কৰোঁ